হেল্ল' অঁ কওক অঁ হয় গগৈ ফাৰ্ণিচাৰে হয় অঁ চোফা চেট অঁ আছে বাৰু আছে

নাই আমাৰ ইয়াত আপুনি সব ফাৰ্ণিচাৰৰ অপচনে পাব আপুনি ইয়াত কাঠৰ লাগে নহ'লে বেঁতৰ লাগে লোহাৰৰ আছে সব আছে আপুনি চাই যাব পাৰিব

অঁ ডেলিভাৰী চাৰ্ভিছ আছে আমাৰ ইয়াত হয় আমাৰ ঘৰ আমি ইয়াৰ পৰাই গাড়ী লৈ যাব খালী আপুনি এটা কাম কৰিব লাগিব আপুনি ডিলিভাৰী চাৰ্জ মানে গাড়ীখনৰ আপুনি দুটকামান এক্সটাকৈ ভৰিব লাগিব সেইটো আপুনি সেইটো সেইটো আপোনাৰ জেগাটো লৈ পেলাই হেৰি কৰিব আমাৰ এই দোকানৰ পৰা আপোনাৰ কিমান কিলোমিটাৰমান হ'ব অঁ তেতিয়া আপোনাৰ পাঁচশমান দিলেই হৈ যাব বহুত বেছিও দিব নালাগে পাঁচশমান দিলে মানে হৈ যাব আপোনাৰ মানুহ ঘৰত গৈ পেলাই ধুনীয়াকৈ চোফা চেট তোফা চেট ঘৰ ঘৰৰ ভিতৰত ভৰাই লগাই থৈ আহিব একদম একদম লগাই থৈ আহিব মানুহ পঠিয়াম নহয় সেইকেইটা সবেই লগাই থৈ আহিব অঁ হেৰি আপোনাক কি কি লাগিব ক'লে মই একদম আপুনি আহি পেলাই কুৱালিটি ধুনীয়াকৈ চাই যাব তাৰপিছত মই পঠিয়াই দিম আপুনি এটা কাম কৰিব আপোনাক কি কি লাগে কওক দিয়কচোন মই এইকেইটা লিষ্টত নামকেইটা লিখি থৈ দিম আপোনাক তেতিয়ালৈ উলিয়াবলৈ

চোফা চাৰিখন অঁ অঁ অঁ ঠিক আছে

অঁ অঁ আপুনি আপুনি এই এই সপ্তাহৰ ভিতৰতে যদি সময় পায় আহি পেলাই এবাৰ চাই যাব চাই পেলাই মই তাৰপাছত পচন্দ হোৱা বস্তুকেইটা পঠিয়াই দিম অঁ ঠিক আছে আহিব দাদা আমাৰ একদম ৰাতিপুৱা নটা পৰা গধূলি ছটা বজালৈকে খোলা থাকে

অঁ যে যেতিয়াই আহে আপুনি চাব পাৰিব ঠিক আছে বাৰু দিয়ক